হয় দাদা ভালে আছে অ' ভালে ভালে আপুনি দৈনিক বাতৰিত নকৰে জানো ৰিপৰ্ট অ' মই ডিব্ৰুগড়ৰ পা কৈছিলোঁ এই অ' এই বিশেষ কাৰণ এটাত কৰিছিলোঁ বিষয় এটাক লৈ পেলাই এই আমাৰ যিটো কা আন্দোলন হৈ গ'ল আৰু এতিয়াও আন্দোলনৰ আকৌ উকমুকনি এটা দেখা পোৱা যেন লাগিছে বাৰু অ' অ' হয় তাকে এতিয়াতো চিন্তনীয় বিষয় হৈছে যদি আইনখন হৈ যায় তেতিয়াহ'লেতো বহুত অসুবিধাৰ সৃষ্টি হ'ব আমাৰ অসমৰ মানুহখিনিৰ কাৰণে খিলঞ্জীয়া মানুহখিনিৰ কাৰণে আপুনি কি বুলি ভাবে বাৰু

হয় হয় হয়

তাকে আৰু হয় যোৱাবাৰতো তেওঁলোকে নেতৃত্ব দিছিলে বাৰু ভাল দৰে কিন্তু এইবাৰ আৰু সেই আগৰবাৰৰ নিচিনাকৈ গোটেই জনসাধাৰণ ওলাই আহিব পৰাতো আচলতে আকৌ উলিয়াই আনিব পৰাতো এটা ডাঙৰ কথা আৰু

হয় হয় হয় হয় হয় তাকে এইখন আইনখন হৈ গ'লে আৰু যথেষ্টখিনি অসুবিধা সৃষ্টি হ'ব অ' হয় তাতে হিন্দু বাংলাদেশীখিনি গুচি অহাৰ লগে লগে আৰু আমাৰ অস্তিত্বই নাথাকিব

অ' অ' হয়

ঠিক আছে ডাঙৰ বিষয় হয় মই এই বিষয়ে আপোনাৰ লগত পাছত আকৌ কথা পাতিম বাৰু এতিয়া ৰাখিছোঁ অ' ঠিক আছে লগ পাম হয়